হয় হেল্ল' হয় হয় হয় হয় কৰি আছোঁ হয় হয় হয় হয় মই পাইছোঁ হয় চিনি পাইছোঁ হয় কওক হয় হয় হয় পাৰিব পাৰিব পাৰিব নিশ্চয় পাৰিম নিশ্চয় পাৰিম আপুনি আমাৰ উজনি অসমৰ কোনফালে যাব বিচাৰে এনেই উজনি অসমত চাহ খেতি ভাল হয় আৰু বেছিকৈ হয় ডিব্ৰুগড় চাবুৱা শিৱসাগৰ এইফালে হয়

অঁ নিশ্চয় পাৰিব হয় হয় পাৰিব আপুনি হয় হয় আপুনি পাৰিব ডিব্ৰুগড়ৰ ওচৰতে বহুকেইখন চাহ বাগান আছে তাৰে এখন জামিৰা চাহ বাগান ই মোৰ ওচৰৰে হয় মই আপোনাক বেছি ভালদৰে সহায় কৰিব পাৰিম আৰু তাতে আপোনাৰ ফেক্টৰীও আছে কেনেকৈনো তেওঁলোকে উৎপাদন কৰে গোটেই প্ৰচেছটো গছ পুলি ৰোৱাৰ পৰা চাহ হোৱালৈকে গোটেইখিনি ওচৰতে আছে মই আপোনাক লৈ যাব পাৰিম আপুনি খালী মোক জনাব কেতিয়া কেনেকৈ যায় মই আপোনাক সেইখিনি সহায় কৰিব পাৰিম অঁ হয় আপুনি তেনে কাম এটা কৰিব আমাৰ এজেঞ্চিটোতো পাইছেই সেইমতে তাত বুকিঙৰ অপশ্যন আছে আপুনি বুকিং কৰিব আৰু মোৰ নামটো আপুনি তাত দি থ'ব আৰু সেইধৰণে মই আপোনাক সহায় কৰিম হ'ব ধন্যবাদ